হেল্ল' দিহিঙীয়া হোটেল নে মই আপোনালোকৰ তাৰ পৰা চিকেন ছাউমিন অৰ্দাৰ কৰিছিলোঁ অৰ্দাৰটো কৰিছিলোঁ ঠিকেই টাইমতে পালেহি কিন্তু আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অহা চিকেন চিকেনখিনি আধা ভালকৈ নিসিজিলে তাৰোপৰি বস্তুখিনি গোন্ধাইছে আৰু আপোনালোকে বহুত তেল মছলা দিছে তাৰোপৰি খাদ্যখিনি ইমান দুৰ্গন্ধ আহিছে যে খাব নোৱাৰি এনেকুৱা খাদ্য খালে মানে আমাৰ পেটৰ অসুখ হ'ব লগতে মোৰ সৰু ল'ৰা ছোৱালী আছে ঘৰত বুঢ়া বুঢ়ি মানুহ আছে এই বস্তুখিনি খাই যদি বেমাৰ হয় আপোনালোকেটো ৰিক্স ন'লব সেই কাৰণে মই ভাবিছোঁ আপোনালোকৰ খাদ্যখিনি আপোনালোকে ঘূৰাই লৈ যাওকহি মই গৈ দিবগৈ নোৱাৰিম যিহেতু মই পৰিয়াল থকা মোৰ সৰু ল'ৰা ছোৱালী আছে আপোনালোকৰ কোনোবা আহি লৈ যাওকহি আৰু আপোনালোকে পইচাৰ আপোনালোকে পইচা ঘটিছে ঘটক আমাৰ তাত কোনো আপত্তি নাই কিন্তু এনেকুৱা বেয়া খাদ্য ভৱিষ্যতে যাতে আমাকটো নিদিয়ে নিদিয়েই বেলেগকো নিদিব কাৰণ ইয়াত স্বাস্থ্যৰ কথা আছে আপোনালোকে এনেকুৱা খাদ্য খাই মানুহ অসুস্থ হৈ মেডিকেলত পৰি থাকিলে আপোনালোকেটো চাবলৈ নাযায় বা আপোনালোকেটো পইচা খৰচ নকৰে আমাৰ পইচাও মূল্য আছে আৰু লগতে স্বাস্থ্যৰো কথা ভাবিব ভৱিষ্যতে যাতে এনেকুৱা ভুল নহয় তাৰ বাবে আপোনালোকে লক্ষ্য ৰাখিব আপোনাৰ ভুল নাথাকিব পাৰে হয়টো কৰ্মীৰ ভুল থাকিব পাৰে সেই অকল হোটেলখন দিয়াৰ দায়িত্ব নহয় হোটেলখনৰ কৰ্মীবিলাকৰ বা কৰ্মীয়ে কি কাম কৰিছে তাৰ প্ৰতি চকু দিয়াও আপোনালোকৰ দায়িত্ব আছে সেই বুলি আপোনালোকক আশা ৰাখিছোঁ আৰু এই বস্তুখিনি ঘূৰাই লৈ যাবহি